হয় মই আপোনাৰ পৰা ফল মূল কিনিব বিচাৰিছিলোঁ মোক আপোনাৰ লিচু লাগিছিল আৰু আম লাগিছিল মোক প্রায় লিচু দহ কে জি লাগিছিল আৰু আম বিশ কে জি লাগিছিল হয় হ'লচেলত ল'ম হ'লচেলত ল'ম হয় নিশ্চয়কৈ মই সেইখিনি মোৰ গাঁৱত বিক্ৰী কৰিবলৈ লাগে আপোনাৰ তাত ৰেটটো কিমানকৈ পৰিব হয় ইয়াত কোনো অফাৰ নাথাকিব নেকি হয় আপোনালোকৰ এই বস্তুখিনি বেলেগ ঠাইৰ পৰা অনা নে অসমৰে বিভিন্ন জিলাৰ পৰা কালেক্ট কৰা হয়

হয় মোক অসমৰে লাগিছিল অসমৰে লাগিছিল

হয় এই গোটেই বস্তুখিনি ডেলিভাৰী হোম ডেলিভাৰী হ'ব নে মই নিজেই গৈ বস্তুখিনি আনিব লাগিব আপোনাৰ তাৰ পৰা মই ফোন কৰিছোঁ আপোনাৰ লখিমপুৰ জিলাৰ পৰা

হয় নিশ্চয়কৈ মই আপোনাক এড্ৰেছটো জনাই দিম বাকী বাকী এই গোটেই বস্তুখিনি হয়টো প্ৰডাক্টখিনি ভালেই হ'ব চাগে আৰু কোৱালিটিটো নিশ্চয়কৈ আৰু আপোনাৰ যিটো পেমেণ্ট হব সেই পেমেণ্টটো মই হোম ডেলিভাৰী কৰিবলৈ অহা ব্যক্তিজনৰ হাতত দিলেই হ'ব নে নে অনলাইন পদ্ধতিৰে দিলে হ'ব হয় ধন্যবাদ হয় হয় হয় তেতিয়া হ'লে মই এই আপোনাৰ সৈতে কনটেক্টটো ৰাখিছোঁ আৰু আপোনাৰ সৈতে মই বস্তুখিনি আপোনাৰ পৰা পাম বুলি আশা ৰাখিছোঁ আপোনাৰ ঠিকনাটো কমদিনৰ ভিতৰতে হোৱাটচ আপতে হওক বা অন্য মাধ্যমত প্ৰেৰণ কৰি দিম ধন্যবাদ ধন্যবাদ